হয় সংগীত চৰ্চাৰ বাবে গাঁৱতকৈ চহৰৰ পৰিৱেশ এতিয়াৰ এতিয়াৰ যুগত এইটো কাৰণে মই ভাল বুলি ভাবোঁ কাৰণ আজিকালি প্ৰত্যেক প্ৰত্যেক মানুহেই চহৰলৈ ঢাপলি মেলিছে আৰু প্ৰত্যেকবোৰ সুবিধা গাঁৱতকৈ আজিকালি চহৰতহে বেছি বুলি কেনে ভাবোঁ কাৰণ গাঁৱত আমাৰ গাঁৱৰ যিখিনি মানুহৰ প্ৰতিভা আছে তেওঁলোকে হয়টো মঞ্চখন ল'ব নোৱাৰে বা কিবা এটা গানখিনি বা সংগীতটো বা গান শিকাবৰ বাবে যিটো তেওঁৰ প্ৰয়োজনীয় যন্ত্ৰ বা ইনষ্ট্ৰুমেণ্ট সেই বস্তুটো কিনিবৰ বাবে অপাৰগ হয় ত' চহৰৰ চহৰৰ প্ৰত্যেকটো মানুহৰ হাততে মানে ধৰক যোনবোৰ সংগীত চৰ্চাত জড়িত থাকে তেওঁলোকে সকলো সুবিধা লৈ ল'ব পাৰে কাৰণ কেলৈ তেওঁলোকৰ আৰ্থিক অৱস্থাবোৰ চহৰৰ মানুহবোৰৰ ভাল বা যাতায়তৰ সুবিধাবোৰ ভাল ত' সেইটো কাৰণে আমাৰ গাঁৱত প্ৰায় লুপ্ত পাইছে সংগীত চৰ্চাটো আৰু সেইটো কাৰণে চহৰৰ পৰিৱেশত বস্তুটো বেছিকৈ প্ৰভাৱ পৰিছে গাঁৱৰ পৰা যোনখিনি মানুহ গাঁৱত যাৰ প্ৰতিভা আছে তেওঁলোকেও চহৰত সুবিধা বুলি কেনে চহৰলৈহে ঢাপলি মেলিছে হয় গাঁৱতো আমি বহুত প্ৰতিভা আছে যিবোৰ বিকাশ হ'ব নোৱাৰিছে আৰ্থিক অৱস্থাৰ বাবে আৰু মই ভাবোঁ বৰ্তমান প্ৰতিযোগিতাৰ যুগত ত' সকলোৱে প্ৰতিযোগিতাত নামি পৰিছে কাৰণে মই সংগীত চৰ্চাটো চহৰত মই ভালেই বেয়াই বুলি কেনে হেৰি কৰিব নোৱাৰোঁ কিন্তু চহৰত সুবিধা এইটো কাৰণেই বুলি কেনে কওঁ কাৰণ কেলৈ আৰ্থিক অৱস্থাটো মানে আমাৰ প্ৰত্যেক প্ৰত্যেকটো প্ৰতিভাত আৰ্থিক অৱস্থাটোৱেই আমাৰ প্ৰধান কাৰণ হৈ পৰে কাৰণ আৰ্থিক অৱস্থাৰ কাৰণেহে প্ৰত্যেকটো বস্তু আমাৰ পিছ পৰি থকা হয় এতিয়া প্ৰতিভা আছে যদিও আৰ্থিক অৱস্থাৰ কাৰণে ক'ৰবাত লুকাই থাকিব লগা হয় ত' যদি আমি চহৰত এতিয়া কিবা এটা শিকিবৰ কাৰণে আমি গাঁৱত কোনো প্ৰতিভা থকা যোনখিনি মানুহৰ হেৰি আছে সেই মানুহবোৰ গোটেইবোৰ গৈ টাউনত বসবাস কৰে গৈ ত' আমি চহৰৰ পৰিৱেশলৈ ঢাপলি মেলিবলগীয়াই হয় যে কিবা এটা শিকিবৰ কাৰণে ত' পিছৰ পিছৰ আমাৰ নতুন পিছৰ প্ৰজন্মটো সেই তেওঁলোকক দেখি সেই চহৰলৈয়ে ঢাপলি মেলিছে চহৰত গাঁৱতকৈ মই নকওঁ যে গাঁৱত বেয়া কিন্তু তথাপিও মানে চহৰত প্ৰভাৱটো বেছিয়ে আছে